আমাৰ অঞ্চলত বিশেষকৈ অসমীয়া বিহু উদযাপন কৰা হয় বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনি প্ৰকাৰৰ বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহু ৰঙালী বিহু বুলি কোৱা হয় কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় বহাগ বিহুৰ সাতটা বাৰ আছে যেনে প্ৰথম দিনা উৰুকা গৰু বিহু মানুহ বিহু গোঁসাই বিহু কুটুম বিহু ইত্যাদি আৰু আমি উৰুকা বহাগ বিহুৰ প্ৰথম দিনা উৰুকাৰ দিনা আমি পিছৰ দিনা গৰু বিহুৰ কাৰণে আমি উৰুকা দিনাই বিভিন্ন ধৰণৰ চব্জি বা লাও বেঙেনা ইত্যাদি আমি যোগাৰ কৰোঁ পিছৰ দিনা হৈছে গৰু বিহু গৰু বিহুত আমি গৰুক গা ধুৱাওঁ আৰু মাহ হালধিৰে গা ধোঁৱাও আৰু লা লাও খা বেঙেনা খা থেকেৰা খা হালধি খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপেৰ সৰু তই হ'বি বৰ বৰ গৰু এনেদৰে কোৱা হয় আৰু গৰুক দেৱতা হিচাপে মানি এই গৰু বিহু উদযাপন কৰা হয় আৰু গৰু বিহুৰ ৰাতি পিঠা ঘিলা পিঠা বনোৱা হয় আৰু প্ৰথম গৰুক দেৱতা হিচাপে গৰু আৰু গৃহস্থক গৃহস্থৰ মুৰব্বিজনক খাব দিয়া হয় আৰু সেই গৰু বিহুৰ দিনাই বিচনী ব্যৱহাৰ কৰা হয় আৰু তাৰ পিছৰ দিনা হৈছে মানুহ বিহু মানুহ বিহুৰ দিনা আমি ৰাতিপুৱা সকলোৱে গা ধুই নতুন কাপোৰ পিন্ধোঁ আৰু সৰুয়ে ডাঙৰক আশিৰ্বাদ লওঁ আৰু বিভিন্ন ধৰণৰ আমি খেলো খেলোঁ তাৰপিছত পিছৰ দিনো মানুহ বিহু হিচাপে উদযাপন কৰা হয় আৰু এনে বিহুৰ সময়ত আমাৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ সম্বন্ধীয়া আমাৰ ঘৰলৈ আহে যেনে দূৰ সম্বন্ধীয় মোমাই আইতা মামী ইত্যাদি আৰু এই বিহুৰ পিছত পিছৰ বিহু হৈছে কাতি বিহু কাতি বিহুত আমি পথাৰত চাকি জ্বলাওঁ আৰু তুলসী তলত চাকি জ্বলাওঁ কাতি বিহুত মানুহৰ ভঁৰাল ইমান উদং হৈ থাকে বাবে এই বিহুক ইমান ধুম ধামকৈ উদযাপন কৰা নহয় মাঘ বিহু যাক ভোগালী বিহু বুলি কোৱা হয় ভোগালী বিহুত আমি মেজি জ্বলাওঁ মেজিৰ তলত আমি ভোজ ভাত খাওঁ এই বিহুত মানুহৰ ভঁৰাল ভৰি থাকে বাবে এই বিহুক উলহ মালহেৰে পালন কৰা হয় তাৰপিছত আমি বিহুত বিভিন্ন ধৰণৰ পিঠা পনা বনায় মাহঁতে পিঠা বনায় যেনে ঘিলা পিঠা তিল পিঠা লাৰু ইত্যাদি বিহু হৈছে অসমৰ জাতীয় উৎসৱ বিহুৰ লগত বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ থাকে বা বিহু অসমৰ গৌৰৱ